হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয়

হয় হয় হয়

পইচা আপোনাৰ কিমান ল'ব এমাউণ্টটো হয় হয় আৰু আপোনাৰ তাতকৈ কম ৰেঞ্জতো আছে হয় হয় হয় তেনেকুৱা আপুনি আমাৰ ঘৰত চেম্পলটো পঠাই দিব মই চাই ল'ম

অঁ হয় হয় হয় আচ্ছা ঠিক আছে হ'ব আপুনি মোক পঠাই দিব মই চাই ল'ম

ঠিক আছে হ'ব আপুনি মোক কৰি ল'ব